অঁ হেল্ল' অঁ মই ধেমাজিপা কৰিছিলোঁ এইটো ক'ত লাগিছে বাৰু অঁ বৰপেটাত লাগিলে ন অঁ মই আপোনাৰ নম্বৰটো সেই লগৰ এজনীয়ে দিছিলে সেই মই মানে বৰপেটা এবাৰ যাম বুলি ভাবিছো আপ আপুনি অঁ আপুনি মোক এটা দৌল উৎ উৎসৱ চাবলৈ যাম বুলি ভাবিছিলো মানে মই তাত কেনেকৈ কি কি কৰিব লাগেনো অঁ অঁ আমি আমি বাৰু নিজৰ গাড়ীয়ে লৈ যাম আমি অঁ অঁ অঁ অঁ অঁ

নহয় নহয় নহয় মোৰ ফেমিলি যাব আমি আমি আমি চাই তেওঁলোকে যোৱা নাই বাৰু এইবাৰ আমি ফাৰ্ষ্ট যাম মানে অঁ মানে তাতে অঁ অঁ অঁ অঁ তাতে অঁ অঁ অঁ অঁ অঁ বহুত মানুহ যায় মই দেখিছো বাৰু এনেকৈ মই ইউটিউবত চাইছো সেইটো বিষয় লৈ তাৰপিছতে সেই তাতে নাম চাম হয় ন তাতে অঁ অঁ অঁ সেই তাৰপিছতে আৰু ওচৰে পাঁজৰে কিবা চাব পাৰিম নেকি বাৰু অঁ অঁ

অঁ অঁ অঁ বাকী মই তাকে মই যাম বুলি ভাবিছো মানে মই নম্বৰটো পালো কাৰণে মই আপোনাৰ লগত যোগাযোগ কৰিলো কথাটো পাতি ল'লো প্ৰথমতে তাৰছতে এনেই খোৱা বোৱাবিলাক খোৱা বোৱাবিলাক ঠিকেই আছেনে অঁ অঁ অঁ মানে নিজে নহয় হোটেলত থকাতকৈ মানে আমি এনেকৈ এনেকৈ ৰুম পাম নেকি যে নিজে বনাই মেলি যেনেকৈ অঁ অঁ অঁ সেইটো সেইটোৱে মানে মানুহৰ ঘৰত তেনেকৈ দিয়ে যে ৰুম এটা দি দিয়ে তাৰপিছতে আৰু এনেকৈ বনাবলৈ কিটচেন চিটচেন দি দিয়ে যে তেনেকৈ থাকি পিনে যদি পাম ন অঁ সেইটোৱে তাকে খৰচটো কম হ'ব খৰচটো বালি বুলি কথা নাই মানে এনেকৈ নিজে বনাই খালে ভাল লাগে ন যিমান যি হ'লেও হোটেলত অকণমান হেৰিবিলাক অঁ তেনেকৈ আ অকণমান বয়সীয়া মানুহো যাব আমাৰ লগত সেইটো কাৰণে অঁ অঁ অঁ তাকে তাকে অঁ মোৰ লগৰ এজনী পাঠশালাত আছে পাঠশালাত মোৰ লগৰ এজনী আছে তাইয়ো কৈ আছিলে কথাটো আহিবি বুলি বৰপেটা এনেকৈ বুলি কৈছিলে তাৰপিছতে সেই তাই মোক কৈছিলে কিন্তু মই সেই আৰু যোৱা নহ'ল এতিয়া যাম বুলি ভাবিছো এইবাৰ কি হয় তাকে মই তাকে তাকে অঁ অঁ অঁ তিনি দিনমান হয় চাগে ন আমি অঁ অঁ অঁ অঁ অঁ সেইটো কথা তাকে সেই এনেই ভাড়াবিলাক কেনেকৈ লয় আপুনি জানে নি বাৰু এই ঘৰৰ ভাড়াবিলাক অঁ অঁ অঁ অঁ অঁ নহয় এনেই সেইবিলাক থকা অঁ কুকাৰ চ মানে ৰান্ধিব কাৰণে তাতেই তেওঁলোকে দিবনে নিজেই দিবনে নে আমি লৈ যাব লাগিব অঁ অঁ অঁ তা তাতে মানে থকা মানে মানে ব্লেংকেট চ্লেংকেটবিলাকো তেওঁলোকেই দিব চাগে ন এই মানে সেইটো যদি আমি লয় অঁ অঁ তাকে তাকে তাকে অঁ অঁ অঁ অঁ তাকে তাকে তাকে মই বোলো সেই অঁ পানী চানী ভাল ন

অঁ বস্তুবিলাক সস্তা ন অঁ অঁ তাকে মই বোলো সেই খবৰটো লৈ চাওঁ তাৰপা সেই ফাগুণত মই যেতিয়া যাম আপোনাৰ লগত মই নহ'লে কণ্টেক্ট কৰিম আকৌ নম্বৰটো মই থৈ দিম ছে'ভ কৰি থ'ম অঁ অঁ অঁ আপুনি তেতিয়া চাগে আপুনি তেতিয়া ব্যস্তই থাকিব চাগে

অঁ ঠিক আছে হ'ব নহ'লে মই আপোনাৰ লগত আকৌ যোগাযোগ কৰিম দেই অঁ ঠিক আছে হ'ব দিয়ক